হেল্ল' অ' মই এই চুমি শইকীয়াই কৈছিলো মই আপোনাৰ তাৰপৰা সেই কিতাপ কেইখনমান কিনিব বিচাৰিছিলো অ' কিতাপকিখন হেৰি কুইজ প্ৰতিদিন আছিলে আপোনাৰ হেৰি আছিলে কা হেৰি কাঞ্চন বৰুৱাৰ কিতাপ দুখনমানো লাগিছিলে আকৌ ৰীতা চ ৰীতা চৌধুৰীও লাগিছিলে কেইখনমান কিতাপ তাত পাম নিকি বাৰু

অ' অ' অ' অহা সপ্তাহ ন অ' ঠিক আছে ঠিক আছে হয় হয় কাঞ্চন বৰুৱা লাগে আৰু ৰীতা চৌধুৰী পালে দুখনমান লাগিছিলে অ' অ' ঠিক আছে হ'ব দিয়ক তেতিয়াহ'লে ঠিক আছে অ' লৈ আহিম অ' ঠিক আছে হ'ব দিয়ক তেতিয়াহ'লে